বিশেষকৈ মই গাখীৰ চাহটোৱে বেছি বনাওঁ গাখীৰ চাহ বনাবলৈ প্ৰথমতে গৰম পানী কৰি লওঁ তাত ইলাচী দি দিওঁ আদা খুন্দি দি দিওঁ তাৰপৰা পানীটো যেতিয়া উতলে তেতিয়া চাহপাতটো চাহৰ জোখত দি দিওঁ মানে যেই কাপ বনাওঁ তাৰ গাখীৰ দুকাপ বা একাপ দি পিনি যিমানৰ কাৰণে চাহ বনাইছোঁ তেখেতলোক মানুহ হিচাপ কৰি গাখীৰ দি দিওঁ জোখত দি পিনি উতলিবলৈ দিওঁ চেনী পৰিমাণত দিওঁ দি পিনি বাকীখিনি খাওঁ আৰু লাল চাহ বুলি কলে লাল চাহত বিশেষকৈ মই আদাটো বেছিকৈ দিওঁ আদাটোৱে ফ্ৰেচনেচ্ কৰি পেলায় আদা দিওঁ আৰু তেজপাত দিওঁ প্ৰথমতে পানীখিনি উতলাই আদাখিনি দি দিওঁ চাহপাত জোখত দি পেনি চেনী জোখত দি বাকী খাই দিওঁ